প্ৰশিক্ষণ শিকাবলৈ মই আনৰ পৰা মানে শিকিছিলোঁ মই নিজেও শিকিছিলোঁ প্ৰশিক্ষণ ল'বলৈ চাবুৱাত লৈছিলোঁগৈ নিজেই এতিয়া আনকো মই এতিয়া শিকাইছোঁ মোৰ লগত থকা মানে ধৰক মই আজি এটা কাম এটা পকা কাম এটাকে এটা লৈছোঁ ক'ৰবাত কৰিবলৈ ধৰক কেনেকৈ মছলা কৰিব লাগে জোৱাই কৰিব লাগে কেনেকৈ মছলা কেনেকৈ বনাব লাগে ইটা ধৰক কেনেকৈ কিমানখিনি তিয়াব লাগে মই বালি আকৌ চালিবলৈও শিকাওঁ এনেকৈ বালিখিনি চাল বুলি এনেকৈ মাটি চাটি থাকে বালিখিনিত তাৰপৰা ইটা এডোখৰ কিমান দেৰি তিয়াই থ'লে আকৌ জোৰাই কৰিব লাগে তাৰপিছত প্ৰশিক্ষণ মই এনেকৈ আনক শিকাইছোঁ এতিয়া বৰ্তমান মোৰ ওচৰত দছজনমান ল'ৰাই শিকি আছে কৰি আছে মানুহৰ ঘৰতো মই কাম চাম লৈ মানে এনেকৈ কৰাই মানে কেইবাটাও জেগাটো কামো লৈছোঁ এতিয়া চৰকাৰৰ ফালৰ পৰা সুবিধা পালে ঘৰো আহে চৰকাৰৰ ঘৰ তেনেকৈ বনাবলৈও লৈছোঁ মানুহ মানে দহজনমান আছে মোৰ লগত টকা মই এনেকৈ মানে পাঁচ টিং মছলা বনাই মানে প্ৰশিক্ষণ মানে শিকাইছোঁ এনেকৈ জোৱাই কৰিবলৈ এনেকৈ এনেকৈ কৰিব লাগে লোহাৰ কিমানত কিমান বান্ধিব লাগে সেইখিনিও মই প্ৰশিক্ষণ শিকাই আছোঁ তাৰপিছত মই কাম বহুত হাতত লৈ আৰু কাম এনেকৈ নিজেও কৰি থাকোঁ আৰু লোককো শিকাওঁ প্ৰশিক্ষণ কৰি থাকোঁ তাৰপিছত মই বাওন্দেৰী ৱালো মাৰিবলৈ প্ৰশিক্ষণ এনেকৈ লৈছোঁ মানুহৰ ঘৰত আজিকালি বাওন্দেৰী ৱালো মাৰোঁ প্ৰশিক্ষণত প্ৰশিক্ষণ শিকাওঁ মানে দেখুৱাওঁ কিমান বাই কিমান কৰিব লাগে কিমান মচলা দিব লাগে কেনেকৈ জোৰাই কৰিব লাগে কেনেকৈ মানুহক মানে বহুতে মাটিৰ লগত মানে বালিখিনি চালি ল'ব লাগে মাটি বেয়া আহে বালি বালি বালিত মাটি আহি যায় মানে মাটিত মানে চালি মানে চালি ল'বলৈ লওঁ প্লাষ্টাৰ কৰাৰ সময়ত ধৰক জোৰাই কৰাৰ সময়তো মানে ধৰক মাটি বেছি থাকিলে বালিখিনি চালিবলৈ দিওঁ এতিয়া কৰণী কেনেকৈ মাৰিব লাগে ইটা কেনেকৈ জোৰাই কৰিব লাগে বা বাচলি কেলৈ লাগে ইটাডোখৰ ভাঙিবলৈ ধৰক মানে কৰণীখন কে কোনটো মানে ডাঙৰ চাইজৰ কৰণী লাগেনে সৰু চাইজৰ লাগে তাৰপৰা চেনি মাটোল লাগে কিহত ভাঙিবলৈ ধৰক মানে মই নিজেও কৰোঁ মানে নিজেই কৰোঁ মানে ইজন ইজন কেইজনকো প্ৰশিক্ষণ মানে দেখুৱাওঁ কৰিবলৈ মানে কেনেকৈ কেনেকৈ কামটো কৰিব লাগে কেনেকৈ আগবাঢ়িব লাগে কামটো প্ৰশিক্ষণ লৈ মানে এনেকৈ আজিৰ দিনটো ইমানখিনি কাম কৰিব লাগিব ইমানখিনি ওলোৱালৈকে প্ৰশিক্ষণ কৰিবলৈ পাৰিলে ধৰক নিজেও লাভ দুটকা ওলাব তাহাঁতকো দুটকা পইচা দিব পৰা যায় ধৰক প্ৰশিক্ষণ মানে এনেকৈ শিকাওঁ মানে ধৰক সিহঁতে কি এতিয়া বেলেগত কাম ল'ব পাৰিব ধৰক প্ৰশিক্ষণত মোৰ প্ৰশিক্ষণ চাই সিহঁতৰ এখন ঘৰ সংসাৰ চলিব ধৰক মোৰ পৰাই শিকি ধৰক মই এনেকেই দিনটো ৰাতিপুৱা বা গধূলিলৈকে এনেকেই কামটো শিকাওঁ সিহঁতক আৰু মানে মই একঘণ্টা ছুটী দিওঁ আৰু ধৰ দুপৰীয়া বাৰটাৰ পৰা এটালৈকে ছুটী দিওঁ আকৌ পাঁচটালৈকে কাম কৰাওঁ নটা বজাত ধৰি গধূলৈকে এনেকৈ প্ৰশিক্ষণ মানে শিকাওঁ সিহঁতক কেলৈ ইমান দেৰি হয় কি কথা তেনেকৈ সুধিলেও মানে মই কওঁ মানে ইমান টাইমত বাৰু ইমান টাইমলৈকে কৰিব লাগিব কাম ইটা পা তিনি ইঞ্চি ৱাল গাঁঠিবলৈ হ'লে আকৌ মছলা বনাব লাগিব ধৰক কেনেকৈ বনাব লাগিব কেনেকৈ ঘৰ এটা জোখ মাখ কৰি উলিয়ায় সিহঁতক দেখাওঁ কাৰোবাৰ দৰ্জা খিৰিকী বহাবলৈও সিহঁতক প্ৰশিক্ষণ মনে ময়ে শিকাই দিছোঁ আৰু সিহঁতক মানে ইমান মানে ইমান চাইজৰ ইমান চাইজত বহিব লাগিব এনেকৈ এনেকৈ বহিব লাগিব ওলোম ল'ব লাগিব ওলোম লৈ কৰিব লাগিব ধৰক কৰণী মাটোল লৈ ওলোম ল মাটোল লৈ এইডোখৰ কাটিব লাগিব এনেকৈ দৰ্জাখন বহাব লাগিব ধৰক সমান হৈছেনে লেবুল পাইপ লৈ আকৌ জোখ মাখ কৰি দেখুৱাওঁ সিহঁতক এক সমান হৈছে নাই লেবুলটো চাই দেখুৱাই প্ৰশিক্ষণ এনেকেই মই সিহঁতক শিকাইছোঁ এতিয়া বৰ্তমান আৰু আৰু ইটা কেইফুটৰ পৰা কিমান গাঁঠিব পাৰি ধৰক ওপৰৰ পৰা তললৈকে সেইখিনিও প্ৰশিক্ষণ দিওঁ মানে ধৰক দিনটো ভিতৰত কিমান ইটা গাঁঠিব পাৰিব এটা মিস্ত্ৰীয়ে এটা যোগালীয়ে বা যোগালীয়ে মচলাটো বনাই কিমানখিনি বনাই দিব পাৰিব ধৰক সিমানে মিস্ত্ৰীজনে কাম কৰিব পাৰিব ধৰক মানুহ কিমানখিনি কাম বঢ়াব পৰা হ'লে মানে ৰখি থাকিলে নহ'ব বুলি ইমানখিনিমান মানে বস্তু বৰ্তমান আদায় কৰিব লাগিব প্ৰশিক্ষণ এনেৈ দিব পাৰিম মানে দিনটোৰ ভিতৰত আৰু মানে মানে কিমান আঠ ঘণ্টাৰ ভিতৰত কিমানখিনি কাম উলিয়াব পাৰিম মানে মানে ধৰক প্ৰশিক্ষণে সেইটোকে কয় প্ৰশিক্ষণ